দুই লাখ তিনি হেজাৰ পাঁচশ পাঁচ লাখ দুহেজাৰ পঁচিছ ছয় লাখ চল্লিছ হেজাৰ সাত লাখ আশী হেজাৰ আঠ লাখ বিছ হেজাৰ